গৰু পুহিলে গৰু আৰু ছাগলী গাহৰি পুহিলে বিকি বিকি কৰিবপৰা হয় ছাগলী পোৱালি খাচী কৰি বিকিলে পইচা পোৱা হয় আৰু গৰুও তেনেকৈ পুহি থাকিলে তিনিবছৰ চাৰিবছৰ পুহি থাকিলে এটা দমৰা বা চেঁউৰী এজনী পুহি যদি থাকে পোৱালি দিব পোৱালি দি আকৌ ডাঙৰ কৰি বিক্ৰী কৰিবপৰা হয় আকৌ তেনেধৰণে ছাগলীও নুই খাচী কৰাও হওক পেঠী ছাগলী হওক বা পেঠাই হওক তেনেকৈ পুহি বিপদত বিপদৰ সময়ত আৰু পইচা পাতি বিকি পেলাইনি বেমাৰ আজাৰত চাবপৰা হয় তেনেকৈ গাহৰিও পুহিলে মানে এটা গাহৰি বা দুটাই পোহোঁ পুহি থাকিলে ছমাহঁতো বিকিবপৰা হয় বছৰেকতো বিকিবপৰা হয় বা ডেৰবছৰতো বিক্ৰী কৰিবপৰা হয় দুবছৰতো পুহি পেলাইনি বিকো বুলি ক'লে বিক্ৰী কৰিবপৰা হয় সেয়া বিকি পইচা পালে মানে ঘৰখনৰ বেমাৰ আজাৰৰপৰা ধৰি চাবপৰা হয় বা অন্যও কিবা যদি ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত পইচা যদি দৰকাৰ হয় ছাগলীকে এটা বিকি পঢ়োৱাব পাৰোঁ ফিজ চিজ দিবপৰা হয় তেনেকৈ গৰুও পুহি প্ৰতিপালন কৰি পুহি ঘাঁহ পানী খোৱাই কৰি ডাঙৰ দীঘল কৰিলেও তেনেকৈ বিকি পেলাইনি ঘৰখনো চলিবপৰা হয় ঘৰখন চলাৰ লগতো বেমাৰ আজাৰ চাবপৰা হয় ল'ৰা ছোৱালীকো পঢ়োৱাবপৰা হয় যিকোনো কাম কৰিবলৈ কৰিবপৰা হয় যদি গৰু হওক আৰু ছাগলীও তেনেধৰণেই পুহি থাকিলে মানে দৰকাৰ সময়ত বিকি বেপাৰীক মাটি বিকি পইচাটো লৈ পেলাইনি যিকোনো দুখ পৰিলে চাবপৰা হয় নিজেও হওক বা ঘৰ আনৰে হওক বা যিকোনো মানুহৰ দুখ বিপদ হ'লে মানে উদ্ধাৰ কৰিবপৰা হয় গৰু পুহি বিকি আৰু ছাগলীও যদি তেনেকৈ পুহি মানুহে বিকে বা নিজেও বিকো কিমানটো গমেই পায় আৰু ছাগলী পোহা মানুহে বা গৰু পোহা মানুহে গাহৰি পোহা মানুহে তেনেধৰণে চবেই আৰু সেইটো কৰিলে চবৰে আৰু হয় তো পইচা পাতি যোৰা মৰে বেমাৰ আজাৰো চাব পাৰে তাৰ বেমাৰ হৈছিলে এতিয়া অলপ দিনৰ আগতে মই গৰু এজনী বিকি পেলাইনি ডাক্তৰৰ ঘৰত ভৰ্তি হৈ এতিয়া ভাল হৈ আহিছোঁ তেনেকৈ আন মানুহো যদি গৰুকে পোহে বেছিকৈ নুপুহিলেও তিনিজনী যদি পোহে তিনিজনী পুহিলেও তিনিবছৰ চাৰিবছৰত মূৰতে পোৱালি বিকিব পাৰিব বিকি পইচা পাতি অভাৱ অনাটন হ'লে ঘৰখনো চলাব পাৰিব বেমাৰ আজাৰো চাব পাৰিব ল'ৰা ছোৱালীকো পঢ়োৱাব পাৰিব তেনেকৈ আৰু মই বুলিয়ে নহয় আনেও পাৰে চবেই পাৰে সেইটো গৰু পোহাটো ঘাঁহ ঘাঁহটো যোগান ধৰিব লাগিব খেৰৰ যোগান ধৰিব লাগিব সময়ত চাব লাগিব চোৱা চিতা কৰিব লাগিব তেতিয়াহে পাব পইচাটো নহ'লে নোৱাৰোঁ গৰুজনী আনিলোঁ বাৰু থাকিলে বুলিয়ে নেচালে ঘাঁহ পানী যদি মুখৰ আগত নিদিয়ে ক'তনো পইচা পাতি পাব তেনেকৈ বিপদত আৰু যোৰা মৰে ছাগলীও তেনেকৈ মেলা দিনত মেলি দিলে বন্ধা দিনত বান্ধিব লাগিব বান্ধিলেও বন্ধা দিনত আৰু প্ৰতিপাল কৰিব লাগিব গছৰ ডালপাত দিব লাগিব সময়ত ঘাঁহ কাটিও দিব লাগিব তেনেকৈয়ে গাহৰিও গঁৰালত ভৰাই থ'লেই ডাঙৰ নহয় গাহৰিও তেনেকৈ দানা চানা বনাই দিব লাগিব দিনটোত দুবাৰ পোৱালিতে তিনিবাৰ দিব লাগিব ডাঙৰ হ'লে আৰু তিনি তিনিবাৰ দিব নালাগে দুবাৰ দিলেও হ'ব তেনেকৈ আৰু বিকি ছমাহত পইচাটো ল'ব পাৰে দুখ বিপদ বেমাৰ আজাৰ চাব পাৰে আকৌ ডাঙৰ হ'লেও তেনেকৈয়ে ডাঙৰ হওঁতেও বোলে মই সচটোতো পুহি আছোঁ গাহৰিটো বিকি পেলাইনি বেমাৰকে চাওঁ বেমাৰ হৈছে এতিয়া তেনেকুৱা সহায় হয় সহায় কৰিব বস্তু থাকিলে সহায় হয় গৰু ছাগলীয়ে হওক গাহৰিয়ে হওক আৰু অকল মোৰ বুলি নহয় আন মানুহো তেনেকৈয়ে বহুতেই গম পায় যে হাঁহ এইটো গৰু ছাগলী এনেকৈ পোহোঁ তেওঁ বেমাৰ আজাৰ চাব পাৰে এইটো বিপদৰ সময়ত আৰু মোৰ তেনেকৈয়ে বিকি পেলাইনি বেমাৰ চাইছোঁ আৰু এতিয়া গৰু এতিয়া ক'বলৈ গ'লে তিনিজনীৰপৰাই ঢেৰ পোৱালি হৈ তেনেকৈ বিকি গোহালিটোতো গৰু ভৰ্তি হয় তেনেকৈ বিকি কৰি পেলাইনি বেমাৰ চাব পাৰে তো আৰু ছাগলীও তেনেকৈয়ে বেমাৰ চাব পাৰে আন নহয় নিজৰ লগতে গম পালোঁ বস্তু এটা পুহিলে বেমাৰৰ সময়ত বিকি পেলাইনি পটককৈ চাব ডাক্তৰলৈ যাব পাৰি নহ'লে দিগদাৰ হয় আৰু পইচা পাতিৰপৰা এতিয়া আমি গাঁৱলীয়া মানুহ গৰু ছাগলী গাহৰি পুহি সেইবোৰ কৰিয়ে পইচা পাতি উলিয়াব লাগে উলিয়াওঁ বেমাৰ আজাৰৰপৰা বা ল'ৰা ছোৱালীক দৰকাৰ হ'লে এতিয়া স্কুলত ফিজ তিজ দিয়া সেইবোৰ বহুত সহায় কৰে তেনেকৈ চব যোৰা মৰি থাকে নহ'লে কাৰণ হয় বেমাৰৰ সময়তেই দিগদাৰ হয় পটককৈ গৰু দুজনীকে বিকিলোঁ বা গৰু এটাকে বিকিলোঁ বা ছাগলী এজনীকে বিকিলোঁ তেনেকৈ গাহৰি এটাকে বিকিলোঁ তেতিয়া আৰু হেৰি নহয় আৰু